অ দাদা আপুনি আছেনে দোকানত অ চিনি পাইছে নাই বাৰু মই যে আপোনাৰ পৰা যে মাছ আনি থাকোঁ মাজে সময়ে অ অ হয় আজাদৰে বাৰু

মোক শ'ল মাছে লাগিছিলে বাৰু পামনে বাৰু পাঁচ কেজিমান অ মানে আগতীয়াকে কৈ থ'লোঁ আপোনাক আপোনাক আকৌ পিছত আকৌ নাপাম বুলি দোকানত বা থাকেনে নাথাকে মাছ অ মোক অহা সপ্তাহৰ বৃহস্পতিবাৰে লাগিছিলে অ পামনে বাৰু অ মোক এই শ'ল মাছ আপুনি পাঁচ কেজি যোগাৰ কৰি ৰাখিবচোন অ তাৰপৰা হেৰি কিমান হ'ব বাৰু দামটো এই আপুনি ইমান দাম নল'ব আৰু মিলাই মেলি ল'ব আৰু কিমানটো হয় লাভ লোকচান নোহোৱাকৈ অ আপোনাকে ক'লোঁ বাৰু কথাটো হেৰি পিছত আকৌ না বুলি নক'ব আৰু আপোনাকে মানে আশা কৰিছোঁ অ মই সকামৰ আগদিনাখনেই গুচি যাম নহ'লে মই যাব নোৱাৰিলেও আমাৰ দাদাকে পঠিয়াই দিম অ তেখেতক পঠিয়াই দিম তুমি মাছটো যোগাৰ কৰি দি পঠিয়াবা দেই আৰু তুমিও পাৰিলে আহিবা এপাক বৃহস্পতিবাৰে অ অ সময় পালে আহিবা বাৰু হ'ব দিয়া অ অ